হয় আমাৰ অঞ্চলৰ চিকিৎসালয়বোৰত মাতৃ আৰু শিশুৰ যত্ন ঠিকেই লয় শিশু মাতৃগৰ্ভত সন্তান স্থিতি লোৱাৰ দিনাৰ পৰাই মাতৃগৰাকীৰ স্বাস্থ্য মানে খাদ্যৰ প্ৰতি আ সচেতন কি খাব লাগে কেনেকৈ থাকিব লাগে সেইখিনি দিহা পৰামৰ্শ আশাকৰ্মী বাইদেউ অংগনাবাদীকৰ্মী বাইদেউসকলে তেখেতক এ ঘৰত আহি পেলাই বুজায় সেই সময়মতে তেওঁলোকক এ প্ৰতিষেধক দিয়ে বেমাৰ আজাৰে আক্ৰমণ নকৰিবলৈ আৰু তেনেদৰে শিশু জন্ম হোৱাৰ লগে লগে আমাৰ অঞ্চলৰ আশাকৰ্মী বাইদেউ মানে মাতৃগৰাকীৰ লগতে গৈ চিকিৎসালয়তেই শিশুক যত্ন লয় লগতে মাতৃগৰাকীকো এ সেই মাতৃগৰাকীতকৈও আশাকৰ্মী বাইদেউহে আমাৰ অঞ্চলৰ মানে শিশুসকলক বেছি যত্ন লয় জন্মৰ পিছত এ সেই তাৰপিছতো শিশুৰ আকৌ প্ৰতিষে প্ৰতিষেধক এ ডেৰ মাহত আঢ়ৈ মাহত পাঁচ বছৰলৈকে তেনেদৰে আশাকৰ্মী বাইদেউসকল ঘৰলৈ আহি পেলাই মাতৃসকলক এনেকৈ সেই প্ৰতিষেধক দিবলৈ নিজে আহি আহি তেনেকৈ কৈ যথেষ্ট মাতৃক আমাৰ অঞ্চলৰ মাতৃসকলক আৰু শিশুসকলক আমাৰ অঞ্চলৰ চিকিৎসালয়বোৰত মানে যত্ন লয়